অন্য জিলাৰ তুলনাত লখিমপুৰ জিলাৰ উন্নয়ন আৰু বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে পিছ পৰি আছে এই ক্ষেত্ৰত বিভিন্ন সমস্যা দেখা দিয়া দেখা গৈছে যেনে অৰ্থনৈতিক সমস্যা সামাজিক বিভিন্ন পৰিৱেশজনিত ৰাজনীতিক আদি সমস্যাবিলাকে এই ক্ষেত্ৰত মূল ভূমিকা পালন কৰিছে অৰ্থনৈতিকভাৱে ক'বলৈ গ'লে লখিমপুৰ জিলাখনত নিৰ্দিষ্ট কোনো ঔদ্যোগিক খণ্ডৰ ইমান বিকাশ হোৱা নাই উদ্যাগ কোনো এনেকুৱা বিভিন্ন ডাঙৰ ডাঙৰ উদ্যোগ ইয়াত নাই লখিমপুৰ জিলাত যাৰ কাৰণে নিয়োগ সৃষ্টি হোৱা নাই যাৰ কাৰণে মানুহৰ আয় কম হৈছে আৰু পৰিৱেশজনিত সমস্যা হিচাপে লখিমপুৰ জিলাত যথেষ্ট পৰিমাণৰ বানপানী সৃষ্টি হয় সোৱণশিৰি আৰু ৰঙানদীৰ পানী আৰু ব্ৰহ্মপুত্ৰৰ পানীয়ে লখিমপুৰ জিলাত বানৰ এক সংহাৰী বাৰিষা কালত বানৰ এক সংহাৰী ৰূপ লয় এই ক্ষেত্ৰত লখিমপুৰৰ উন্নয়ন আৰু বৃদ্ধি ক্ষেত্ৰত ই এক প্ৰভাৱ পেলাইছে আৰু সামাজিকভাৱেও লখিমপুৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে মূলত হিন্দু আৰু মুছলিম সম্প্ৰদায়ৰ লোকসকলে ইয়াত বাস কৰে তেওঁলোকৰ সামাজিক কিছুমান ৰীতি নীতি আদি কাৰণেও কিছুমান ক্ষেত্ৰত লখিমপুৰ জিলাৰ উন্নয়ন আৰু বৃদ্ধি ক্ষেত্ৰত ই এক অন্তৰায় ৰূপে বাধা দিছে আৰু লখিমপুৰৰ আন্তঃগাঠনি বিশেষকৈ ইমান উন্নত নহয় যাৰ কাৰণে ই অৰ্থনৈতিকভাৱে বা সামাজিকভাৱে উন্নতি লাভ কৰিব পৰা নাই আন্তঃগাঠনি উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ ল'ব লাগিব ক্ৰিয়া বাবে বিভিন্ন ষ্টেডিউআম পৰিবহনৰ বাবে ভাল যাতায়ত ব্যৱস্থা ৰাস্তা পদূলি আৰু যোগাযোগৰ বাবে উন্নত নেটৱৰ্ক ব্যৱস্থা লখিমপুৰ জিলাত দেখা যায় যে গাঁও অঞ্চল বিশেষকৈ গাঁও অঞ্চলবিলাকত এনেকুৱা মোবাইলৰ যোগাযোগৰ সুবিধা বাবে পৰিবহনৰ ৰাস্তা ঘাতৰ অৱস্থাও বেয়া আৰু কানেক্টিভিটিৰ বাবে মোবাইলৰ নেটৱৰ্কৰ ক্ষেত্ৰতো যথেষ্ট সমস্যা সন্মুখীন হোৱা দেখা যায় তো জিলাখনৰ উন্নয়নৰ বাবে এইবিলাকো ঠিক কৰিব লাগিব